মই বনাব বিচৰা কাপোৰৰ ডিজাইন আমাৰ ওচৰত এখন উইভিং চেণ্টাৰ আছে সেই উইভিং চেণ্টাৰৰ পৰাই মই শিকিছিলোঁ তাত শিকাই দিছিলে ডিজাইন বনাইছিল ডিজাইন বহুতো ডিজাইন শিকিছিলোঁ তাত বাইদেউ আছিলে বাইদেউগৰাকীয়ে আমাক বহুত ভালদৰে শিকাই দিছিলে আৰু এই কাপোৰবোৰ বৈ হৈ আমি দিছিলোঁ বেলেগক মই সেই বাইদেউ বহুত ডিজাইনৰ কাপোৰ ববলৈ শিকাইছিলে ফুল বোৱা ডিজাইন কাপোৰত ফুল কেনেদৰে বাচে গামোচা ফুলৰ ডিজাইন আৰু হেৰি ৰিহাৰ ডিজাইন মেখেলা চাদৰ ডিজাইন সেইবোৰ বাইদেউগৰাকীয়ে আমাক বহুত ভালদৰে শিকাই দিছিলে ফুল বাছোতে আমাৰ উইভিং চেন্টাৰত বহুতো লগৰ আছিলে সিহঁতে আমাক সহায় কৰি দিছিলে ঘৰত বলে মানে ওচৰ বাইদেউ ভণ্টি সিহঁতি আহে সিহঁত আহিলে মুহুৰা বাতি দিয়ে মুহুৰা বাতি দিয়ে ফুলৰ ডিজাইন দেখুৱাই দিয়ে আৰু ফুলৰ ডিজাইন কোন পাহ ফুলে কোনখন গামোচা কেনেকুৱা লাগিব তেনেকুৱা ডিজাইন দেখুৱাই দিয়ে মেখেলা আৰু চাদৰ বওঁতেও চাদৰৰ আগত কি ফুল বাচিব লাগিব মেখেলাত কেনেকুৱা ফুল বাচিব লাগে এনেকুৱা ষ্টাইল দেখুৱাই দিয়ে আৰু আৰু হেৰি মেখে ৰি ৰিহা কেঁচ বাছোঁতে কেনেদৰে কেঁচ বাছিব লাগে সেয়া ভালদৰে দেখুৱাই দিয়ে আমি মানে মই বহুত চেষ্টা কৰিছোঁ ভাল ভাল ডিজাইনৰ কাপোৰ ববলৈ কাপোৰ বৈ তেতিয়া যদি ভালদৰে ডিজাইন জানোঁ তেতিয়া অলপ বাহিৰলে কাপোৰ চাপ্লাই দিওঁ বুলি ভাবিছোঁ কাপোৰ বৈ যেতিয়া ডিজাইন নতুন ডিজাইন বা ভালদৰে কাপোৰ বব পাৰোঁ তেতিয়া বাহিৰৰ পঠাই আমি অলপ মই নিজেই অলপ স্বাৱলম্বী হ'ম বুলি ভাবিছোঁ আৰু বাইদেউ মই মানে বিশেষকৈ গামোচা আমাৰ ইয়াত বেছি গামোচাই বিচাৰে গামোচাই সৰহকে বৈ বম বুলি ভাবিছোঁ এতিয়া বিহুৰ বহাগ বিহু আহিছে বহাগ বিহুত এতিয়া চবকে গামোচা লাগিব গামোচা বম গামোচা বাইদেউ ভাল নতুন ডিজাইন শিকাই দিবলৈ ক'ম শিকাই দিব তেনেকুৱাকে বৈ মেলি আৰু দিম বুলি ভাবিছোঁ আৰু উইভিং চেণ্টাৰৰ বাইদেউগৰাকীয়ে কৈছে যে মই পাৰিছোঁ বুলি এতিয়া পকুৱা সূতা গামোচা আমি বেছিকৈ বওঁ পকুৱা এটা গামোচাখন লৈ ভাল লাগে সেয়ে যেতিয়া আৰু বোৱা কাপোৰযোৰ পিন্ধিও কিমান আৰাম লাগে কিমান ভাল লাগে সেইকাৰণে বহুতে বিচাৰি আহে বাৰু মোৰ ওচৰত গামোচা তাৰপৰা চাদৰ মেখেলা ৰিহা বিচাৰে চাৰ্ট চাৰ্টৰ পিছবোৰ আকৌ ৰুমাল তেনেকুৱা ধৰণে সকলোবোৰে লগাই মেলি থাকোঁ আৰু তেনেকে বৈ মেলি আমি স্বাৱলম্বী হয় নিজকে স্বাৱলম্বী হ'ম বুলি ভাবিছোঁ বোৱা কটা কৰি কৰিয়ে বাইদেউকো কৈছোঁ যে মোক নতুন ডিজাইন দুটামান শিকাই দিয়ক যাতে মই ভাল ভালকে বৈ মেলি চবকে তাৰমানে মই আনক বৈ দিয়া কাপোৰ যে সেই মানে ভাল পচন্দ হ'ব লাগিব যিগৰাকীয়ে কিনে সেইকাৰণে মই নতুন ডিজাইনৰ কাৰণে বাইদেউক কৈছোঁ আৰু যাতে আপুনি মোক ভাল ডিজাইন শিকাই দিয়ে ভাল ভালকে যাতে মই বব পাৰোঁ আৰু বৈ মেলি মই এতিয়া ভাবিছোঁ গামোচা কেইখনমানকে সৰহকে লগাওঁ তেতিয়া মানে বহাগৰ বিহুত মই বিকিব পাৰিম আৰু সেই গামোচা বিকিয়ে মই মোৰ মানে ল'ৰা ছোৱালীকিটাক ভালদৰে পঢ়াব মেলিব পাৰিম আৰু সেই কাপোৰ বৈয়ে মই স্বাৱলম্বী হ'ব লাগিব মোৰ গামোচা কাপোৰ বৈ বৈয়ে মই এতিয়া বহুতেই কৰিছোঁ বাৰু ভিতৰত এতিয়া বস্তু আনিছোঁ তাঁত বৈ যেনে ধৰক আৰু মোৰ নিজৰ বস্তুবিলাক আৰু এনেকে গেছৰ চিলিণ্ডাৰ গড্ৰেছ শ্ব'কেছ ইত্যাদি বস্তুবোৰ আনিছোঁ তাৰপা ল'ৰাৰ পঢ়াৰ টিউশ্যন স্কুল ফিজ ফিজ আকৌ হেৰি তাৰমানে এইবোৰ দিছোঁ আৰু বহুতে ফাৰ্ষ্ট আকৌ নিজে যিবোৰ বস্তু দৰকাৰ হয় সেইবোৰ কিনিছোঁ তাৰপা ল'ৰা ছোৱালীক এতিয়া টিউশ্যনৰ পইচা লাগে স্কুল যাবৰ কাৰণে লাগে পইচা স্কুলৰ ফিজ লাগে

আৰু ল'ৰাক যিবোৰ সুবিধা লাগে সেইবোৰ মই বোৱা কটা কৰিয়েই দিছোঁ আৰু বোৱা কটা কৰিয়েই সকলোবোৰ মই এতিয়া বহুতে লৈছোঁ ভিতৰৰ বস্তু লৈছোঁ ল'ৰা ছোৱালীকিটা পঢ়োৱাত সহায় কৰি দিছোঁ বোৱা কটা কৰিয়ে পইচা উলিয়াই আৰু বাহিৰৰ পৰা বাইদেউ এগৰাকীয়ে দূৰৰ বাইদেউ এগৰাকীয়ে কৈছে মোক গামোচা অলপ লাগে বুলি তাৰপা সেই গামোচাবোৰ বিকি এতিয়া মই ভাবিছোঁ ল'ৰাক এতিয়া নতুন বছৰ আহিছে নতুন কিবা এটা লাগে মই এতিয়া সেইটো দিবৰ কাৰণে মই চেষ্টা কৰি আছোঁ মই নিজেও কওঁ আৰু আনকো ক'বলৈও শিকাইছোঁ আহে ওচৰৰ ছোৱালীবোৰ মোক কয় মোক শিকাই দিয়ক মই তেনেকে শিকাই মেলিও দিছোঁ আৰু ময়ো আনৰ পৰা শিকিছোঁ এতিয়া উইভিং চেণ্টাৰত বাইদেৱে শিকাই মেলি মোক দিয়ে মই এতিয়া ঘৰত মই এতিয়া বাকীবোৰকো শিকাই মেলি দিছোঁ যেনেদৰে ৰিহা কেনেকে কেঁচ বাছে গামোচা ফুল কেনেকে বাছে চাদৰ মেখেলা কেনেকে ফুল বাছে ঠিক তেনেদৰে আৰু মই দেখুৱাই মেলি দিছোঁ আৰু ময়ো কৰিছোঁ আৰু